অঁ হেল্ল' ভূঞা ঐ কি খবৰ ভালে আছে এই আছোঁ আৰু ঠাণ্ডাত আৰু এতিয়া আৰু অঁ বতৰ বৰ ভাল নহয় এই হেৰি নহয় এই বিহু পালেহিয়ে নহয় লাগে বা তাকে বোলো বহাগী মেলা ফাংচন পাতোঁ বুলি ভাবিছোঁ আমি এই এবাৰ নিমন্ত্ৰিত অতিথি হিচাপে আমি আৰু পাপনকে মাতোঁ আৰু হাঁ তাৰ গানবিলাকো ভাল হাঁ একেবাৰে কি এটি কথা দিয়া না কিবা দিয়া না আৰু এটা আছিলে এইটো কি মই তোমাক ভাল পাং জানানে সেইবিলাক গান ভাল লাগে ন নতুন গানো হয় হয় হয় তাৰপাছত হৰিনামকেইটাও ভাল লাগে দেই অঁ ঠিক অঁ ঠিক আছে ঠিক আছে এই ল'ৰাসকলকো মাতি মেলি আলোচনাটো কৰিবা অঁ ঠিক আছে